অ হয়

মই প্ৰণৱ বৰুৱাই কৈছোঁ আই চি আচ্ছা আপোনাক আবেলি কিমান সময় আছিলে

অ চোৰ এতিয়া এজন আহিছিলেনে দুজন আহিছিলে আপোনালোকে জনাওক

আচ্ছা এটা কাম আপোনালোকে এটা কাম কৰক এ খবৰটো মোক এই মই বাৰু টীম পঠোৱাৰ ব্যৱস্থা কৰিম আপুনি তাৰ আগতে এটা কাম কৰক আমাৰ থানাত এখন এফায়াৰ দিয়াৰ ব্যৱস্থা কৰক তেতিয়া মই টীমটো পঠাবলৈ সুবিধা হ'ব

নহয় বে বেয়া লগা কথাই এইটো চোৰ হ'ব নালাগে কিন্তু এতিয়া কথা হ'ল আপোনালোকৰ মানুহখিনি আগফালে আছিলেনে নে কেনে কেনেকুৱা কি কথা কি

ও ও এতিয়া সোণৰ আ অলংকাৰ নিলে বুজিছোঁ মূল্যবান বস্তু আপোনাৰ ট কেচ টকা পইচাও আছিলে নেকি হয় নেকি আপোনালোকৰ অনুমানত ইমান কিমানমান এনেই টকা পইচা বা এনেকুৱা সোণৰ আ অলংকাৰ নিছে অ অ অ ঠিক আছে আপোনালোকে এফায়াৰটো দিয়ক তেতিয়া মই টীম পঠাবলৈ সুবিধা হ'ব ও ও